অঁ আপোনাৰ সেই গাড়ী এজেঞ্চীলৈ ফোন কৰিছিলোঁ অঁ আমাৰ এই একত্ৰিছ ডিচেম্বৰ দিনাখন এটা পিকনিক আছে আমাৰ গোটৰ মানুহ দহগৰাকী আৰু ল'ৰা ছোৱালীৰ সৈতে বিশজন মান মানুহ হ'ব গতিকে হেৰি গাড়ী ইমানখিনি মানুহ ধৰাৰ বাবে কি গাড়ী এখন পঠাব কওকচোন হ'ব

তাৰপাছত হেৰি দামটো কিমান হ'ব অঁ কমা কমি নকৰে ন অঁ সোনকালে পঠাব লাগিব সাতটা মান বজাত যাব লাগিব অঁ অঁ কথাটো কৈ থলোঁ হ'ব